মই জীৱ জন্ত অতি ভালপাওঁ কাৰণ সিহঁতৰ মৰম লগা সিহঁতৰ চকুকেইটা আৰু সিহঁতি অতি মৰম লগা আৰু মই মোৰ ধৰ মন চন ভাল নালাগিলে সিহঁতৰ লগত জীৱ জন্তু তেনেকে ধৰ মই অতি ভালপাওঁ মই কুকুৰ কুকুৰটোৰ লগত মই মোৰ যদি মন চন ভাল নাথাকে সিহঁতৰ লগত খেলি পেলাই যাৰ ফূৰ্তি কৰি সিহঁতৰ লগত যোনটো মৰম সিহঁতৰ অতি মৰম থকা আৰু সিহঁতৰ লগত খেলি পেলাই মোৰ মনটোও ভাল হৈ যায় আৰু মোৰ মানে অতি মৰম লগা হৈছে কুকুৰ আৰু কুকুৰটোৰ কাৰণে বহুতো মই বহুতো বস্তুৰ পৰা মই ৰক্ষা পাওঁ যেনেকে ধৰ ৰাতি কেতিয়াবা চোৰ তোৰ বা কিবা বেলেগ অন্য় বস্তুৰ ক্ষেত্ৰতো মই কুকুৰটোৱে মোক সাৱধান কৰি তোলে সিহঁতি কুকুৰটোৱে চিঞৰি পেলাই মোক অতি সাৱধান কৰে যে কোনোবা আহিছে বা কোনোবা নাই অহা সি মোক ৰাতি টোপনিৰ কাৰণে সি মোক অতি সুৰক্ষিত কৰে আৰু কুকুৰ আৰু জীৱ জন্তু জীৱ জন্তুৰ প্ৰতি মোৰ অতি মৰম আছে আৰু মোৰ জীৱ জন্তু মানে কি সিহঁতৰ লগত যিমানেই আপোনালোকে মৰমত থাকে আৰু অতি মৰম কৰে সিহঁতেও আপোনাক সিমানেই মৰম দিয়ে আৰু তাতছে পাৰিলে সিহঁতে বেছি মৰম কৰে আপোনাক আৰু জীৱ জন্তুবোৰ জীৱ জন্তুবোৰ আপোনাৰ আমাৰ লগত এনেকুৱা হৈ পৰে যেন যেন আমাৰ সিহঁতৰ পৰিয়ালৰে কোনোবা বা মোৰ মোৰে কোনোবা ভাইটি বা দাদাৰ নিচিনা যিয়ে অতি মোক মৰম মোক মৰম কৰে আৰু তাৰ লগত যোনখিনি মই সময় সময় তাৰ লগত দিওঁ সিও মোৰ লগত অতি ফূৰ্তি আৰু মোৰ লগত খেলে মোৰ মনটো তেনেকেই অতি বহুত বহুত বহুতেই ভাল লাগি যায় আৰু জীৱনটোত যিমানেই পাৰে মানুহে এটা বা দুটা হ'লেও পুহিব লাগে জীৱ জন্তু যিমানেই আপোনালোকে পুহিব সিমানেই সিহঁতৰ মৰম পাব পাৰে আৰু সিহঁতৰ সিহঁতৰ যোনটো মানে ধৰে মৰম লগা সিহঁতি অতি মৰম লগাও হয় আৰু সিহঁতৰ বিভিন্ন ধৰণৰ প্ৰজাতিও আছে যেনেকে ধৰক আপুনি কুকুৰ আপোনালোকে পুহিব পাৰে কুকুৰ পুহিলে আপোনালোকৰ ৰাতি শুবলে অতি ভাল হ'ব কাৰণ আপোনাক হতাহত কৰিব পাৰে সিহঁতি কুকুৰটোৱে ৰাতি কোনোবা চোৰ তোৰ আহিলে সিহঁতি ভুকি পেলাই চিঞৰিও চিঞৰি পেলাই আপোনাক সজাগ কৰিব আৰু আৰু বিভিন্ন ধৰণৰ জন্তু আছে জন্তু আপোনালোকে বেলেগ ভাল পাব পাৰে পাৰে কিন্তু মই মই ভালপোৱা হৈছে মোৰ কুকুৰটো